মই পঢ়া অন্তিম কিতাপখন যোৱা এক মাহৰ যোৱা মাহতে পঢ়িছিলোঁ সেইখন আছিলে মোৰো এটা সপোন আছিল ডক্টৰ ৰুবুল মাউত যিখন কিতাপ পঢ়ি লৈ মই সপোনবোৰ আৰু ঠিক সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ আৰু অধিক প্ৰস্তুতি কৰিছিলোঁ নিজকে কিতাপখন পঢ়ি উৎসাহ পাইছিলোঁ কিতাপখন পঢ়ি লৈ নিজকে এক অন্য ৰূপত লৈ যাবলৈ প্ৰস্তুত হৈছিলোঁ কিয়নো ডক্টৰ ৰুবুল মাউতে মোৰো এটা সপোন আছিল যি কিতাপখনৰ যোগেদি যি ধুনীয়াকৈ কাহিনীটো লিখিছে সেই কাহিনীটো কিন্তু আমি এতিয়ালৈকে পঢ়া বৰ্তমানলৈকে পঢ়া কিতাপৰ ভিতৰত শ্ৰেষ্ঠতম বুলিয়ে ক'ব লাগিব কিয়নো ৰুবুল মাউত এজন গণিতজ্ঞ আছিল